হেল্ল' হয় তেজপুৰ মেডিকেল কলেজ হয় নে হয় মই ঠেলামৰাৰ পৰা চবিতায়ে কৈছোঁ হয় মোৰ মানে সুধিব লগা আছিলে যে চাৰ্জাৰীৰ ডক্তৰ বৰ্তমান থাকিবনে মেডিকেল কলেজত মোৰ গ'ল্ড গ'ল্ডব্লাডাৰৰ মানে অপাৰেচন এটা কৰাব লগা আছিলে বিষটো দিনে দিনে বাঢ়ি গৈ আছে এই সপ্তাহৰ ভিতৰত অপাৰেচনটো হোৱা হ'লে ভাল আছিলে হয় তাতে কৰাইছিলোঁ আল্ট্ৰাচাউণ্ড তেতিয়াই ডক্তৰক দেখাওঁতে তেখেতে ক'লে যে এসপ্তাহৰ ভিতৰতে মানে চাৰ্জাৰীটো কৰাব লাগিব বুলি গ'ল্ড ব্লাডাৰৰ মই মই বি জে হস্পিতাল

হয় মই যোৱা সপ্তাহ মানে দেখাইছিলোঁ সোমবাৰে হয় তাতে তেজপুৰ মেডিকেল কলেজতে কৰাম

অঁ মই সঞ্জয় সিং ছাৰ যদি থাকে তেখেতৰ তেখেতৰ তাতে কৰালোঁ হয়

হয় হয় হয় শুক্ৰবাৰ মানে কাইলৈ আহিব চাগে আজিতো বৃহস্পতিবাৰ

অঁ টেষ্টখিনি তাত হ'বতো ন' মেডিকেল কলেজতে হয় আৰু হেৰি মোৰ মানে আয়ুস্মান কাৰ্ড এখন আছিলে মানে ঔষধ পাতিবোৰ বিনামূলীয়াকৈ পামনে বাৰু তাতে হয় কৰাইছোঁ মই হয় ঠিক আছে অঁ হয় ছাৰ কেইটামান বজাত আহিব অঁ আজি আজি বহিবনে বাৰু অহা কালি ন হয় আৰু বাকী পৰীক্ষাবোৰ ব্লাড টেষ্ট চেষ্টবোৰ হয় ঠিক আছে বাৰু হয় হয় হয় হয় ধন্যবাদ